মোৰ গাঁৱৰ স্কুলখন কোনো প্ৰকাৰে গুণত কম নহয় তথাপি যদি আমি চহৰীয়া স্কুলৰ লগত কিছু তুলনা কৰিবলৈ যাওঁ তেনেহ'লে গুণত ভাল বেয়া বুলি নহয় সুবিধাৰ ক্ষেত্ৰত কিছুমান মোৰ গাঁৱৰ স্কুলত য'ত যিখিনি সুবিধা বৰ্তমান ক'ৰবাত নাই সেইখিনি চহৰীয়া স্কুল এখনত ব্যক্তিগত খণ্ডতে হওক বা চৰকাৰী খণ্ডতেই হওক বিশেষ সুবিধা অলপ দেখিবলৈ পোৱা যায় এই ক্ষেত্ৰত বিজ্ঞানৰ দিশত অৰ্থাৎ বিজ্ঞান বিষয়ৰ অধ্যয়নৰ ক্ষেত্ৰত যিখিনি সুবিধা লাগে সেইখিনি গাঁৱৰ স্কুলবোৰৰ তুলনাত চহৰৰ স্কুলবোৰত অকণমান অধিক পৰিমাণে দেখিবলৈ পোৱা যায় আৰু বাকী দিশত এটা আৰু এটা ক'ব পাৰি সাধাৰণতে গাঁৱলীয়া অঞ্চলবোৰৰ মানে বানপানীৰ পৰিৱেশ এটা থাকে প্ৰভাৱ থাকে এই বানপানীৰ প্ৰভাৱটোৱে কিন্তু এটা সময়ত কি কৰে য'ত স্কুলীয়া চহৰীয়া স্কুলবোৰত পাঠদান চলি থাকে গাঁৱত বানপানীৰ দূৰ্ভিক্ষ এনেধৰণৰ প্ৰভাৱৰ কাৰণে বহু সময় ক্লাছ ল'ৰা ছোৱালীয়ে নাপায় আৰু এটা ৰাজনৈতিক বা অন্য ধৰণৰ সামাজিক কিছুমান উপসৰ্গ আহি পৰে য'ত নেকি স্কুলীয়া গাঁৱৰ স্কুলবোৰত শিক্ষা বন্ধ হৈ যায় কিবা ধৰক মানে এটা কেতিয়াবা ধৰক আন্দোলন বা কিবা সেইবোৰত গাঁৱৰ ল'ৰা ছোৱালীক বা গাঁৱৰ স্কুলবোৰক বেছিকৈ জড়িত কৰা হয় আৰু চহৰৰ স্কুলবোৰত মানে অভিভাৱক সচেতন হোৱাৰ কাৰণেই হওক বা সমাজখন সচেতন কৰাই হওক বা ব্যক্তিগত অনুষ্ঠানটোৰ নিজা সিদ্ধান্তৰ কাৰণে হওক এইবোৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ স্কুলৰ কোনো কম শিক্ষা কম নহয়